অ হয় হয় হয়

অ হয় অকণমান তাই অসুস্থ হৈ আছিলে হয়

অ হ'ব দিয়ক মই গৈ আছোঁ বাৰু এতিয়া হ'ব গৈ আছোঁ অ ধন্যবাদ অ